এইখন ফুড আদ্দা ৰেষ্টুৰেণ্ট নেকি তাত মই ভাত থালী অৰ্ডাৰ দিছিলোঁ আৰু এতিয়াও দিম সেই তাত মানে ভাত থালীত এই ধৰক ভালদৰে ভাতটো বনাই দিব আৰু তাত মাছ মাংসত জ্বলাৰ পৰিমাণটো কমকৈ দিব আৰু মাছৰ আঞ্জাটো ফুলকবি মটৰ আৰু বিলাহী দিব আৰু মাংস ছাগলী মাংস দিব তাত ছাগলী মাংসখিনি অকমান গ্ৰেভি টাইপত বনাব আৰু দালটো অকণমান পাঁচফুৰণ অকভমান দি তেলটো মাৰি দিব তাৰপৰা কি কয় অলমান চাটনি এটা দিব বাদামৰ চাটনি নতুবা পদুনাৰ চাটনি অকণমান দিব তাৰপৰা আচাৰ অকণমান দিব আৰু পাপড় দিব আৰু মোৰ মানে এই আপোনালোকৰ ইয়াত হেৰিয়াৰ ভাতৰ থালীটো মোৰ লগৰ ছোৱালীজনীয়েও ভাল পালে খাই আৰু মোৰ ল'ৰা ছোৱালীকেইটায়ো খাই ভাল পালে আকৌ এবাৰ দিমৰ কাৰণে তেওঁলোকে মানে অনুৰোধ কৰাৰ কাৰণে মই আকৌ দিবলৈ লৈছোঁ সেইটো কাৰণে আপোনালোকে ধুনীয়াকৈ জ্বলাৰ পৰিমাণ কম দি ধুনীয়াকৈ খাব পৰা মানে খাবলৈ ভাল লগাকৈ বনাই দিব আৰু আকৌ এনেকৈ বনাই থাকিলে আমি সদায় দি থাকিম আৰু খাবলৈ বুলি সেইয়াই